অঁ মই মোৰ ফেনটো অলপ বেয়া হৈছে অলপ ঠিক কৰি দিব লাগে মই গৰমত থাকিব পৰা নাই মোৰ ঘৰ এই মছজিদৰ ওচৰত এই ঘেট ঘেট ঘেট ঘেট কিবা এটা মাত দি থাকে এতিয়া কি হৈছে এতিয়া মইটো নাজানো ইমানকৈ বৰকৈ আ আছে আছে ফেন তেনেকুৱা আছে কেইবাটাও আছে ফেন তেনেকুৱা বেমাৰ অঁ হ'ব আহিব আকৌ অঁ কিমান দিব লাগিবনো বাৰু হ'ব পাঁচশ টকা দিম বাৰু